অঁ ক'ত আছে কিবা কৰি আছে নেকি

মোৰ সেই ভাল হয় অঁ শুনিছে নাই এতিয়া অঁ ভাল নহয়

হয় হয় আমাৰ কম পায়

অঁ তাকে নেটটো বেয়া পাইছে অঁ কৰিব লাগিছিলে নহয় তাকে তাকে লৈ আপোনাক বোলো মই ইমান

হয় হয় আমাৰ অঁ আমাৰ পানীগাঁও পৰে

আমাৰ ফটো

অঁ অঁ

অঁ অঁ অঁ এইটো থানা

অঁ অঁ

অঁ অঁ ঠিক আছে তেতিয়া কাইলৈ মাতিম অঁ অঁ

অঁ অঁ

ঠিক আছে হ'ব অঁ অঁ ঠিক আছে